অঁ অঁ আমাৰ মানে ঘৰত বিয়াৰ মানে অলপ বজাৰ আছিলে চব্জিৰ কাৰণে হয় হয় মানে কেঁচা শাক পাচলি যেনে আপোনাৰ বন্ধাকবি ওলকবি এনেকে কিবা লাগে মানে বেছি দামৰ নহয় আমি লোৱা দামটোতে এনেকে দিব পাৰিলে ভাল আছিলে অঁ মানে দিয়া দামটোতে লম আৰু যেনেকে দিয়ে আৰু অঁ আমাক ত্ৰিছ টকাকে দিয়ক আমি মানে বেছিকেই লম ল'লে ইমান কমকে নলওঁ ন আৰু এটা বস্তু বুলি নহয় আমি বহুত কেইটা বস্তু লম আৰু হয় হয় দি দিব আমাৰ হে হেৰি অঁ হয় ঘৰতে দি গ'লে ভাল হ'ব বস্তুখিনি বহুতখিনি আছে হয়নে নাই সেইকাৰণে হয় হয় হয় হয় এই ভালেই তেনেহ'লে ঘৰতে দি যাব আমাক আপুনি দামটো অলপ এতিয়া কওকচোন বাৰু কি কয় দামটো হয় হয় হয় এই আপুনি সেইটো ত্ৰিছ টকাকে দিলে ভাল হয় তেনে আমি হেৰি হেৰি হিচাপে লম আৰু তেনেহ'লে এক বেগ হিচাপে হয় হয় হয় হয় হয় লগতে আৰু বিলাহী আছে জলকীয়া বন্ধা আৰু আলু এইবিলাকটো লাগিবই বাৰু এইখিনিয়ো আছে লগতে হয় হয় বহুত দাম হৈছে অলপ অলপ কমাই পালে ভাল আছিলে বিয়া এইকাৰণে তেতিয়া বেছিকে ল'লোহেতেন আৰু অঁ সেইটোৱেই আৰু হয়

এইয়া আৰু মই এসপ্তাহ পিছত মানে হ'লে ভাল আছিলে আৰু এসপ্তাহ পিছতে লাগিব হয় হয় হয় হ'ব দিয়ক হয় হ'ব হ'ব দিয়ক ৰাখিছো দেই হয় হয় হয়